আজিকালি ব্যৱহৃত এপ বুলি ক'ব গ'লে মই ব্যৱহাৰ কৰা হোৱাটছএপ ফে'চবুক ইনষ্টাগ্ৰাম ইউটিউব গুগল ফ্লিপকাৰ্ট এইবিলাকেই

আমাৰ স্মাৰ্টফোনটোৰ সুবিধা বুলি ক'ব গ'লে বহুত আছে আমি হোৱাটছএপৰ জৰিয়তে ইজনে সিজনৰ লগত কথা আদান প্ৰদান কৰিব পাৰোঁ ভিডিঅ' ক'ল কৰিব পাৰোঁ বহুত আমাৰ প্ৰয়োজনীয় প্ৰয়োজনীয় নোট শ্বেয়াৰ কৰিব পাৰোঁ ইজনে সিজনৰ ইউটিউবৰ জৰিয়তে আমি বহুত নজনা কথা শিকিব পাৰোঁ ভিডিঅ' চাব পাৰোঁ ফ্লিপকাৰ্টৰ জৰিয়তে আমি ঘৰতে বহি অনলাইন অৰ্ডাৰ কৰিব পাৰো ঘৰতে ঘৰতে আমি সেই অৰ্ডাৰ গ্ৰহণ কৰিব পাৰোঁ ঘৰতে দি থৈ যায়হি সেইবিলাক বহুত সুবিধা হ'ল স্মৰ্টফোনটোৰ জৰিয়তে আৰু স্মাৰ্টফোনটোৰ জৰিয়তে আমি বহুতখিনি আমাৰ নিজৰ প্ৰতিভাও বিকাশ কৰিব পাৰোঁ এজন ল'ৰাৰ বা এ এগৰাকী ছোৱালী সকলোৰেই বহুত সুপ্ত প্ৰাতিভা লুকাই থাকে কিন্তু সেই প্ৰতিভাটো বিকাশ কৰিবলৈ সুবিধা নাথাকে ক'ৰবাত গৈ সেই প্ৰতিভাখিনি বিকাশ কৰিব সুবিধা সকলোৰে নাথাকে কিন্তু স্মাৰ্টফোনটোৰ জৰিয়তে কি হয় ঘৰতে বহি সেই প্ৰতিভাখিনি বিকাশ কৰিব পাৰে সেইটো এটা সুবিধা এনেধৰণৰ বহুত সুবিধাই আছে স্মাৰ্টফোনটোৰ কিন্তু সুবিধাৰ লগতে অসুবিধাও বহুত আছে কি হয় স্মাৰ্টফোনটো অধিক ব্যৱহাৰৰ ফলত বহুতৰ চকুত চকুৰ দৃষ্টিশক্তি আৰু কাণৰ শ্ৰৱণ শক্তিত বেয়া প্ৰভাৱ পৰে বহুত ল'ৰা ছোৱালী অধিক গে'ম খেলাৰ জৰিয়তে মৃত্যুমুখতো পৰা দেখা গৈছে তেনেকৈ বহুত অসুবিধাও আছে অধিক ব্যৱহাৰৰ ফলত ব বহুত বেয়া প্ৰভাৱ পৰা দেখা গৈছে বাৰু বহুত বহুত জেগাত মানে বহুত অপকৰ্ম দেখা অপকৰ্ম দেখা গৈছে দেখা পোৱা যায় আজিকালি তেনেধৰণৰ বহুত অসুবিধাও সন্মুখীন কৰিব সন্মুখীন হৈছোঁ বাৰু

তেনেধৰণৰ আৰু বহুত অসুবিধা আছে